সচৰাচৰ মানে সাঁতোৰবিদসকলে কৰা ভুলসমূহ মানে হৈছে সাঁতোৰবিদসকলে সাঁতুৰিবলৈ যোৱাৰ আগত নিজৰ গাটো ফ্লেক্সিবল কৰি ল'ব লাগে এক্সাৰচাইজ কৰিব লাগে তাৰপিছত সাঁতুৰিবলে যোৱাৰ আগত মানে ভালদৰে চাই ল'ব লাগে পানীটো কিমান দ কিমান বাম কোনখিনিত সাঁতুৰিলে ভাল হ'ব তাৰপিছত জনা মানুহৰ লগত যাব লাগে সদায় তাৰপিছত এক্সাৰচাইজ কৰিব লাগে পূৰা গাটো ফ্লেক্সিবল কৰিব লাগে তাৰপিছত সাঁতুৰিব সাঁতুৰিব সাঁতোৰাৰ আগত ধুনীয়াকে পানীটো চাব লাগে চফা চিকুণ আৰু কিবা বেমাৰ আজাৰ থাকিলে সেইটো চাই ল'ব লাগে পানী লাগি থাকিলে পানীত নামিব নালাগে তাৰপিছত স্কিনৰ প্ৰব্লেম সেইবোৰ কাৰণে কিবা বডী অইল বডী ল'চন সেইবোৰ সানি ল'ব লাগে তাৰপিছত বহু মানে বহুত জনা মানুহৰ লগত যাব লাগে গৈ তাৰপিছত সাঁতোৰবিসকলে মানে বহুতো জেগাত মানে আমি বহুতো জেগাত গৈ পেলাই সাঁতুৰি সাঁতোৰা প্ৰেক্টিছ কৰিব পাৰোঁ ন পুখুৰীত যাব পাৰোঁ নৈত যাব পাৰোঁ তাৰপিছত চুইমিং পুল যাব পাৰোঁ চুইমিং পুল যাব পাৰোঁ তাৰপিছত বিভিন্ন জেগালৈ গৈ পেলাই সাঁতুৰিবলৈ যাব পাৰোঁ তাৰপিছত আমি মানে সচৰাচৰ কৰা ভুল সমূহৰ ভিতৰত মানে তেওঁলোকে গধুৰ বস্তু পৰিধান কৰি গুচি যায় গধুৰ বস্তু পৰিধান কৰি গ'লে সাঁতোৰ সাঁতুৰিবলৈ অসুবিধা হয় আৰু সাঁতুৰিব নোৱাৰে আমি সেইবোৰ পৰিধান কৰিব নালাগে লুজ কাপোৰ পিন্ধিব লাগে গাত লাগি থকা কাপোৰ পিন্ধি যাব লাগে তাৰপিছত জোতা চেণ্ডেল সেইবোৰ খুলি থৈ যাব লাগে তাৰপিছত পাৰিলে মূৰত কিবা পলিথিন জাতীয় মানে প্লাষ্টিক জাতীয় কিবা এখন মাৰি যাব লাগে যাতে চুলিত পানী লাগি নাথাকে আৰু চুলি সৰা বন্ধ হয় চুলিটো সৰিব নালাগে আৰু মানে সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীৰ ভয়টো আঁতৰাই ল'ব লাগিব পানীৰ ভয় অঁতৰাবলৈ হ'লে মানে আমি নিজেই নামি চাব লাগিব পানীটো কিমান দ কিমান ভাল সেইটো তেনেকে চাব লাগিব তাৰপিছত ডাঙৰ মানুহৰ লগত যাব লাগে যাতে মানে জানাই যোন যোনজন চুইমিং কৰাত ভাল মানে সাঁতোৰাত বহুত পাকৈত তেনেকুৱা মানুহৰ লগত যাব লাগে সাঁতুৰিবলে সাঁতুৰিবলে যাব লাগে তাৰপিছত এ তেওঁৰ গাইডেঞ্চত গৈ পেলাই তুমি সাঁতুৰিব লাগে বিভিন্ন প্ৰকাৰে সাঁতুৰিব পাৰি যেনে চিলনী সাঁতোৰ ঠিয় মানে চিধা সাঁতুৰিব পাৰি মানে তেনেকে তাৰপিছত মানে মানে সাঁতুৰিবলৈ হ'লে নিজকে সুস্থ কৰি ল'ব লাগে গা চা বেয়া হ'লে সাঁতুৰিবলৈ যাব নালাগে যাতে আৰু গা বেয়া হৈ নাযাওক আৰু চাফা পানীত সাঁতুৰিব লাগে সদায় আৰু চ চুইমিং যদি প্ৰফেচনেল চুইমাৰ হ'বলৈ বিচাৰে তেতিয়াহ'লে তেনেহ'লে আগতীয়াকে প্ৰশিক্ষণ ল'ব লাগে বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ থাকে আজিকালি আজিকালিতো বহুতো চুইমাৰ থাকে যোনসকলে প্ৰশিক্ষণ কেন্দ্ৰত শিকায় কেনেকে সাঁতুৰিব লাগে কি কি কৰিব লাগে সাঁতুৰিবলৈ হ'লে সাঁতোৰাৰ আগত কি কি কৰিব লাগে কেনেকে পানীত নামিব লাগে কেনেকে হাত ভৰি চলাব লাগে কি কিমান স্পীডত হাত ভৰি চলাব লাগে কেনেকে ওপঙিব লাগে সেইবোৰ শিকায় তাৰপিছত এই বহুতো ব্যায়াম এক্সাৰচাইজ সেইবোৰ কৰি নিজকে ফ্লেক্সিবল কৰি ল'ব লাগে আগতীয়াকে তাৰপিছত সাঁতুৰিবলে নামিব লাগে প্ৰেক্টিছ কৰিব লাগে আৰু সাঁতুৰিব লাগে আৰু মানে